মোক যদি সোধা যায় মাছ ধৰিবলৈ কেনেকৈ শিকিলে বুলি মই মা দেউতাৰ পৰাই মাছ ধৰিবলৈ শিকিছোঁ কাৰণ আমাৰ পৰিৱেশটো বহুতেই বেছি ভাল আমাৰ পৰিৱেশটোৰ লগত একদম মাছ ধৰাৰ ওতঃপ্ৰোত সম্বন্ধ আছে আমাৰ কাৰণ আমাৰ কাষত এখন নৈ আছে পথাৰ আছে আৰু আমাৰ ঘৰত পুখুৰী আছে কাৰণ সকলোতে মাছ ধৰা হয় আৰু মই সৰুৰে পৰা মাছ ধৰিবলৈ মাছ ধৰিবলৈ মা দেউতাৰ লগত গৈ আছোঁ বা মই নিজেও মাছ ধৰোঁ কাৰণ য'ত কম পানী হয় তেতিয়া মই মা দেউতাৰ লগত মাছ ধৰোঁ আৰু আমাৰ বিভিন্ন ধৰণে মাছ ধৰা হয় মা দেউতাহঁতেও ধৰে আমাৰ পথাৰত ভেটা পাতে আৰু নৈ এখন আছে নৈতো আপোনাৰ বান্ধ দি পিনি দেৱা পাতে তাত মাছ জাঁপ মাৰি পৰে আৰু লগতে আপোনাৰ ঠোহাঁ পাতে চেপা পাতে সকলোতে মাছ লাগে আৰু আমাৰ জ্যেষ্ঠজনৰ পৰা বহুতো কৌশল শিকিছোঁ মা দেউতাৰ পৰাও বহুতো কৌশল শিকিছোঁ যেনেকৈ নৈ হওক পুখুৰী হওক পানী যেতিয়া কমি যায় পানী সিঁচি মাছ ধৰোঁ হেপিয়াই ধৰোঁ জাকৈ লৈ ধৰোঁ জাল মাৰি ধৰোঁ আৰু বিভিন্ন ধৰণে মাছ ধৰোঁ আৰু লগতে আমি লাঙি জাল পাতিও মাছ ধৰোঁ লাঙি জাল পাতোঁতে কিছুমান কথা মন কৰিব লাগে যদিহে আমি লাঙি জালৰ গোৱাবোৰ যদি নুপুতোঁ তেতিয়া মাছ নালাগে দাংখাই যদি থাকে মাছটো নালাগে সেইটো কাৰণে আমি গোৱাবোৰ ভাল দৰে পুতিব লাগে আৰু জালখন সদায় ফিট কৰি পুতিব লাগে পাতিব লাগে আৰু তাৰ লগতে যদি আমি পথাৰত এতিয়া চেপা হওক ঠোহাঁ হওক পাতোঁতে ভালদৰে চাই মেলি পাতিব লাগে যদি আমি চেপাটো পাতোঁ যদি চে চেপাৰ যদি মাছ সোমোৱা যদি বাটটো যদি ওলাই নাথাকে যদি সেইটো জাবৰ লাগি লো যদি ঢাক খাই থাকে বা বেলেগ চাইডে যদি মূৰ কৰি থাকে তেতিয়া মাছটো নোসোমাব বেলেগ চাইডলৈ গুচি যাব সেইটো কাৰণে আমি একদম সেইটো গুৰুত্বপূৰ্ণকৈ মন দিব লাগে যাতে চে মাছ সোমোৱা বাটটো সদায় ওলাই থাকে আৰু আৰু ঠোহাঁ পাতিব হ'লেও ঠোহাঁখনৰ ফ্ৰণ্টৰটো যাতে সদায় চাফা হৈ থাকে সেইটো কথা আমি মনত ৰাখিব লাগে আৰু যদিহে আমি বান্ধ দি দেৱা পাতোঁ তাতো আমি মন কৰিব লাগে যাতে দেৱাখন এনেকুৱা হ'ব লাগে আগফালৰপা মাছটো জাঁপ মাৰি পৰিব পাৰে আৰু পিছফালে যাতে সি কেতিয়াও সৰকি যাব নোৱাৰে এনেকুৱা আমি বিভিন্ন ধৰণৰ কথা মন কৰিবলগীয়া হয় মাছ ধৰোঁতে আৰু মাছ ধৰোঁতে বহুতো সাৱধানতা অৱলম্বনো কৰিব লাগে কাৰণ বিভিন্ন ধৰণৰ মাছ থাকে কিছুমান মাছে আপোনাৰ ভৰিত ফুটে যেনে শিঙি মাছ ভৰিত ফুটিলে বহুত বেছি দুখ পায় বিষ হয় সেইটো কাৰণে আৰু কাৱৈ মাছ কাৱৈ মাছে ফুটিলেও বিষ হয় কাৱৈ মাছৰ চাইডটোত কাৰণ কাঁইট কাঁইট থাকে সেইটো কাৰণে আপুনি বহুত বেছি সাৱধানতা অৱলম্বনো কৰিব লাগে